তোমালোকৰ গোটৰ পৰা কিমান মানুহ ওলাইছে কলৈ যাব কলৈ যাব কেইজন মানুহ ওলাইছে অঁ হেৰি কি গাড়ী যোৱাৰ কাৰণে

অঁ আমি যাব লাগিব আমাৰ ফালৰ পৰাও যাব কেইজনমান অঁ লিষ্ট আপোনাৰ ডাঙৰ মানুহ বেছি নেযায় বাৰু ছোৱালী সৰু ল'ৰা বোৱাৰী বুঢ়া মানুহ এজন হ'ব আৰু

অঁ এখন বাছতো ত্ৰিশজনমান ধৰিব পঁয়ত্ৰিশজনমান অঁ লিষ্ট এখন অঁ লিষ্ট এখন বনাব আমাৰ ফালৰ পৰা আমি লিষ্ট এখন বনাম আৰু খোৱা বোৱা কি কি খোৱা হ'ব তাতে নিৰামিষ খাব নে মাছ মাংস খাব

সময় সময়টো কেইটা বজাত ইয়াৰ পৰা ওলাব কোন জেগাত যাব বুলি ক'লে তেজপুৰ

তেজপুৰত কি কি আছে চাবলগীয়া ঠিক আছে হ'ব